হেল্ল' হেল্ল' হয় ক'ব হয়

হয় হয় আপুনি মানে কি হ'ব এইবিলাক আপোনাৰ অলপ মেণ্টেইন কৰি চলিব আপুনি ধৰক ৰাতিপুৱা অকণমান খোজ কাঢ়িব ত' মানে এনে খালী পেটতে অকণমান আপুনি পানী চানী অলপমান খাব বা আপুনি এনে ঠিকে আছে নৰ্মেলে আছে বাৰু বাকী আপুনি হয় হয় আপুনি বাকী এনে এখিনি আপুনি মেণ্টেইন কৰি চলিব আৰু আপোনাৰ চুগাৰ প্ৰেছাৰ বাৰু কন্ত্ৰলতে আছে ত' বাকীখিনি আপুনি এনেকৈ মেণ্টেইন কৰি চলিব বাকী ঠিক পাই যাব আপুনি ঠিক আছে অ' চেনি তেনি অকণমান কমাই খাব বাকী আপুনি এই ধৰক আলু চালু বা মিঠা চিঠা এনেকৈ বেছিকৈ নাখাব আৰু অ' গুৰটো গুৰটো তেনেকৈ নাখাব অকণ কম পৰিমাণে আপুনি খাব ঠিক আছে বাকী আপুনি অকণমান মেণ্টেইন কৰি চলিলে আপুনি হৈ যাব অ' আলুটো নাখাব আৰু আপুনি অকণমান মেণ্টেইণ কৰি চলিলে ৰাতিপুৱা অকণমান ধৰক অলপমান কষ্ট কাম কৰিব আপোনাৰ মানে ঠিক হৈ যাব ঠিক আছে